পুৰণিকালত মই বিভিন্ন ধৰণৰ খেল খেলি ভাল পাওঁ যেনে ফুটবল কাবাডী দৌৰ টেনিছ আদি বিভিন্ন ধৰণৰ খেল খেলি ভাল পাওঁ আৰু এবাৰ এল পি স্কুলত পঢ়ি থাকোঁতে আমাৰ লগৰ লগৰসকলৰ মাজত এখন দৌৰ প্ৰতিযোগিতা উদযাপন কৰা হৈছিল আৰু দৌৰ প্ৰতিযোগিতাত আমাৰ লগৰসকলৰ লগত ময়ো দৌৰিছিলোঁ কিন্তু মোৰ লগৰবিলাকৰ মোতকৈ শাৰীৰিক ক্ষমতাটো খুব বেছি আৰু মই তেওঁলোকতকৈ চাপৰ চুটিৰ বাবে মই দৌৰত পাছ পৰি গৈছিলোঁ আৰু তেওঁলোক মোতকৈ বহুত দূৰ আগবাঢ়ি গৈছিল কিন্তু এজন ছাৰে মোক পানীবটল এটা খাবলৈ দি ক'লে যে তই দৌৰ আৰু পাৰিবি আৰু তেখেতৰ কথা শুনি মই দৌৰি দৌৰি কেতিয়া প্ৰথম পুৰস্কাৰ পালোঁ মই গমেই নোপালোঁ আৰু এই প্ৰতিযোগিতাখন মোৰ জীৱনৰ চিৰস্মৰণীয় হৈ ৰ'ব আৰু মই ব্যক্তিগতভাৱে কেইবাটাও প্ৰতিযোগিতাত অংশগ্ৰহণ কৰোঁ ইয়াৰ ভিতৰত দৌৰ লংজাঁপ মোৰ সবটোকৈ প্ৰিয় ইয়াৰ উপৰিও পাঁচশ মিটাৰৰ দৌৰকে ধৰি কেইবাবিধো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰোঁ ৰোমাঞ্চকৰ অভিজ্ঞতা বুটলিবলৈ সক্ষম হওঁ বাৰ্ষিক খেল ধেমালিবোৰতো মই বিভিন্ন ধৰণৰ খেলত খেলত প্ৰতিযোগিতা কৰোঁ আৰু অংশগ্ৰহণ কৰোঁ আৰু এই সকলোবোৰ খেলৰ ভিতৰত মোৰ প্ৰিয় খেল আছিল ধোপ খেল ধোপ খেলটো আমাৰ গাঁৱৰ গাঁৱৰ ল'ৰা ছোৱালীবিলাকে পথাৰত খেলে আৰু পুৰণিকালত বেছিভাগ খেলপথাৰতে খেলা হয় আৰু আমাৰ গাঁৱৰ লগৰ সকলৰ লগত ধোপ খেল খেলাৰ মজাই বেলেগ ধোপ খেলৰ লগত মোৰ বিভিন্ন অভিজ্ঞতা জোৰা আছে ধোপ খেলৰ লগত আমাৰ লগৰ লগৰবিলাকৰ লগত তৰ্কা তৰ্কী আৰু ধোপ খেলত এবাৰ আমাৰ লগৰ এটা ভাগৰ হাতখনো ভাগি গৈছিল তাকে লৈ বাপেকে এবাৰ আমাক সকলোকে খেদাইছিল এইবিলাকে খেলৰ লগত পুৰণি খেলবোৰৰ লগত অভিজ্ঞতা আছে পুৰণিকালত আগতে এল পি স্কুলত পানী খোৱা চুটিত আমি সকলোবোৰে পাৰপানী কুকুৰা যুঁজ বিভিন্ন ধৰণৰ খেল খেলিছিলোঁ আৰু পাৰ পানী খেলি মোৰ খুব খুবেই খং উঠে কাৰণ পাৰপানীত মই এবাৰো জিকিব নোৱাৰোঁ আৰু কুকুৰা যুঁজটো বাৰু কেতিয়াবা প্ৰথম হওঁ আৰু কেতিয়াবা দ্বিতীয় কেতিয়াবা তৃতীয়ও হওঁ কুকুৰা যুঁজত পাৰিলেও মই পাৰপানীত অকণমানো খেলিব নোৱাৰোঁ আৰু সকলোবোৰ কথা ক'বলৈ গ'লে এবাৰ হাইস্কুলত কাবাডী প্ৰতিযোগিতা পাতিছিলে আৰু হাইস্কুলত কাবাডী প্ৰতিযোগিতাত আমাৰ বিপৰীত ছাইডত বিপৰীত ছাইডত সকলোবোৰ জীয়াই আছিল আৰু আমাৰ ছাইডত কেৱল মই আৰু মোৰ লগৰ এজনে জীয়াই আছিল মোৰ লগৰজনে আৰু মই তেওঁ তেওঁলোক সকলোকে হৰুৱাই পিনাই কেতিয়া প্ৰথম পুৰস্কাৰ পালোঁ গমেই নাপালোঁ এই কাবাডী খেলখনো মোৰ জীৱনত চিৰস্মৰণীয় হৈ ৰ'ল চিৰস্মৰণীয় হৈ ৰ'ব